চিত্ৰ এটা আঁকিবলৈ আটাইতকৈ প্ৰিয় মাধ্যমটো মোৰ ব্যক্তিগত সেইটো হৈছে পেঞ্চিল বিভিন্ন চাইজৰ পেঞ্চিল মই সেইটোতে মই বিভিন্ন ধৰণৰ কালাৰ ব্ৰাছ ব্যৱহাৰ কৰি পেলাই মই এটাই পালোঁগৈ জীৱনত শেষত যে পেঞ্চিল আৰ্ট হয় পেঞ্চিল আৰ্টতে এটা পৰিষ্কাৰ পৰিস্ফুত এটা ছবি আঁকিবলৈ অতি সহজ সোনকালেও হয় আৰু তাত কৰিব পৰা যায় কিন্তু ব্ৰাছত কালাৰত কালাৰত কৰিবলৈ যাওঁতে তাত যথেষ্ট জটিলতাৰ প্ৰয়োজন আছে তাত কালাৰ মিক্সিঙত দিগদাৰি হৈ যায় ব্ৰাছ ঘূৰাওতে দিগদাৰি হৈ যায় দুবাৰ তিনিবাৰ চকুটো আঁকিবলৈ হ'লে দুই তিনিবাৰ তাত বিভিন্ন ধৰণৰ কালাৰ ইউজ কৰিব লগা হয় কিন্তু পেঞ্চিল আৰ্টত সেইটো সহজ হয় আৰু পেঞ্চিল আৰ্টৰ যিটো সৌন্দৰ্য সেই সৌন্দৰ্যত কিন্তু মই কালাৰত মোৰ ব্যক্তিগত অভিজ্ঞতাৰ ফালৰপৰা কৈছোঁ যে পেঞ্চিল আৰ্টৰ সৌন্দৰ্যটোতকৈ কিন্তু কালাৰৰ সৌন্দৰ্যটো সিমান নিখুট বুলিব মই দেখা নাই আজিলৈকে যিমান আঁকিছোঁ বিভিন্ন কালাৰো বিভিন্ন আঁকিছোঁ প্লাইবৰ্ড বা বিভিন্ন জেগাত মই আঁকিছোঁ তাত কিন্তু পেঞ্চিল আৰ্টত এটা নিখুঁত মোৰ মোৰ হাতেৰে মোৰ হাতেৰে নিখুঁত ছবি এটা কিন্তু মই পেঞ্চিল পেঞ্চিলৰ দ্বাৰাহে মই তাৰ প্ৰকৃত স্বৰূপটো প্ৰকৃত ৰূপটো মই দিব পাৰিছোঁ হয়তো মোৰ হাতৰ অৱহেলাৰ কাৰণে বা মোৰ হাতখন নচলাৰ কাৰণে হয়তো কালাৰ সেইটো নাহিব পাৰে কিন্তু মই সেই চেষ্টা কৰিছোঁ আৰু মই বিভিন্ন আৰ্টিষ্ট আৰ্টিষ্টৰ ওচৰলৈ গৈছোঁ দেখিছোঁ নিজেও মই ট্ৰাই কৰি চাইছোঁ যে সেইটো পেঞ্চিল আৰ্টত এটা সৌন্দৰ্য এটা অন্যতম সুকীয়া এটা সৌন্দৰ্য দেখা পোৱা যায় বা মোৰ যিখিনি আৰ্ট সেই আৰ্টখিনি কিন্তু এই মই কালাৰ কৰা আৰ্টখিনিতকৈ মই পেঞ্চিল পেঞ্চিলে কৰা আৰ্টখিনিক দৰ্শকে বেছি আজিৰ পৰ্যন্ত আদৰি আদৰি লৈছে সেইকাৰণেহে মই কৈছোঁ যে মোক কয় যে তুমি একেটা পিক্সাৰকে তুমি কালাৰটো আঁকিলা ব্ৰাছ কৰি পেলাই মাল্টিকালাৰ কৰি পেলাই আৰু তুমি পেঞ্চিলতো আঁকিছা কিন্তু তোমাৰ মোৰ কালাৰতকৈ পেঞ্চিল আৰ্টটো মোৰ বেছি ভাল লাগিছে এনেকৈ বিভিন্ন ধৰণে একেটাকে পিক্সাৰ মই পেঞ্চিলো কৰিছোঁ কালাৰো কৰিছোঁ পেঞ্চিলো কৰিছোঁ কালাৰ কৰিছোঁ কিন্তু প্ৰত্যেকটো বস্তুৱেই কিন্তু মোৰ পেঞ্চিল আৰ্টটোহে মই কিন্তু দৰ্শকসকলে মোক লৈছে যে একেটা বস্তুৱেই তুমি কিন্তু তাৰমানে কি মই নিজে ভাবিছোঁ যে মই এইটো গম পালোঁ দৰ্শকসকলৰ তৰফৰ পৰা যে আচলতে মই কালাৰত মই মোৰ হাত সিমান ভাল নহয় বা মই কালাৰত মই মই কৰিব পৰা নাই কিন্তু পেঞ্চিল আৰ্টত বেছি মোৰ ভাল চাক্সেছফুল বিভিন্ন পেঞ্চিল আৰ্ট মোৰ দৰ্শকে লৈছে ঘৰত আঁৰিছে মোৰ হতুৱাই অঁকাইছে মই গিফ্ট দিছোঁ এইটো গতিকে সেইকাৰণে মোৰ দৃষ্টিত পেঞ্চিল আৰ্টটোক মই পৰিস্ফুট বুলি নিজে ভাবোঁ দৰ্শকে কয় দেখাসকলে কয় সেইকাৰণে মই এইটো নকওঁ যে সকলোৱে পেঞ্চিলহে আৰ্টহে কৰক যে কালাৰ কোনেও নকৰিব সেইটো মই নকওঁ কিন্তু মোৰো ব্যক্তিগত কথাটো হৈছে যে মই পেঞ্চিল আৰ্টতহে বেছি অভিজ্ঞ বুলি দেখাসকলে কয় ব্ৰাছত মই সিমান পাৰ্গত নহয় কিন্তু মই সেইটো পৰামৰ্শ আগবঢ়াইছোঁ যে পেঞ্চিল আৰু ব্ৰাছ দুয়োটাতে সমানে পাৰ্গত হোৱা হ'ব লাগে সকলোৱে মোৰ নিচিনা হ'ব নালাগে সেইটোকে মোৰ পৰা মোৰ ব্যক্তিগত অভিজ্ঞতাটো মই ক'লোঁ